আমাৰ আচলতে সংস্কৃতিত বিয়া বুলি ক'লে দুখন ছোৱালীয়ে বিয়া দুখনেই হয় এখন হৈছে তোলনি বিয়া আৰু এখন বৰবিয়া বুলি কয় তোলনি বিয়াখন আচলতে যেতিয়া ছোৱালী এজনী মানে যৌৱনপ্ৰাপ্ত হয় তেতিয়া আচলতে তোলনি সেইটো সময়ত আচলতে যিখন মানে যৌৱনপ্ৰাপ্ত হোৱা সময়টোত তোলনি বিয়া বুলি কোৱা হয় আৰু তোলনি বিয়াত আচলতে কিছুমান নীতি নিয়ম আছে সাতদিন আমাৰ কইনাজনীক যিজনী ছোৱালী ছেকেণ্ড মেৰেজ হয় আচলতে সেই ছোৱালীগৰাকীক সাতদিন সোম ঘৰ ঘৰৰ ভিতৰত ৰাখে বাহিৰলৈ ওলোৱা সোমোৱা কৰিবলৈ নিদিয়ে আৰু এই সাতদিন মানে ছোৱালীজনীক নিৰামিষ খাদ্য খোৱাই বা ফল আহাৰো খোৱাব পাৰে খোৱাই পেলাই ছোৱালীজনী ভিতৰত ৰাখে আৰু যেতিয়া সাতদিনৰ দিনাখন ছোৱালীজনীক ওচৰৰ গোপিনীয়ে আহি মিতিৰ কুটুম সকলো আহি পেনাই ছোৱালীজনীক মানে মাহ হালধিৰে গা ধুৱায় তাৰ পাছতে ধৰক শুদ্ধ কৰে শুদ্ধ বুলি ক'লে আমাৰ নাম কীৰ্তন কৰি পেলাই তেনেকৈ শুদ্ধিকৰণ কৰে কৰি পেলাই মানে হেৰিয়াৰ ব্যৱস্থা কৰে মানুহে খোৱা বোৱাৰ তেনেকুৱা আয়োজন কৰে এইটো আচলতে এই সময়খিনি পুষ্পিতা হোৱা সময়খিনি প্ৰায় আচলতে ছোৱালীজনী গাভৰু হয় গাভৰু কাৰণে কিছুমান মানে সংযত হ'বৰ কাৰণে কিছুমান নীতি নিৰ্দেশনা নিয়মৰ কথা মানে বয়োজ্যেষ্ঠসকলে শিকাই দিয়ে তাৰ পাছতে যেতিয়া আমাৰ এই কইনা সাতদিনৰ সাদিনীয়া তোলাৰ পাছতে কিছুমান নিয়ম কৰিবলগীয়া হয় আমাৰ মাহেকীয়া হ'লে কি কি নিয়ম কৰে এই বস্তুখিনিৰ বিষয়ে বিশেষকৈ বয়োজ্যেষ্ঠ মহিলাসকলে শিকাই বুজাই দিয়ে ছোৱালীজনী কেনেকৈ চলিব লাগে তাৰ পাছতে আমাৰ বৰবিয়া বুলি ক'লে যেতিয়া বৰবিয়া মানে যেতিয়া বিয়া হয় আমাৰ সমাজত যিটো বিয়াৰ পৰম্পৰা আছে এই বিয়া মানেটোকো আমাৰ যিহেতু দু সমাজত ছোৱালীজনী চাবলৈ যায় বা যেনেকৈ ঠিক নহওক বিয়াৰ আয়োজন কৰা নহওক এই বিয়াৰ প্ৰথমতে আমাৰ ফিক্স যে আঙুঠি পিন্ধোৱা বুলি কয় বিয়া বন্দৱস্তিৰ কাৰণে বিয়াখন মানে ফিক্স কৰিবৰ কাৰণে কিছুমান নীতি নিয়ম ৰখা হয় কিছুমানে হয়তো টোপোলা পেলোৱা বুলি কয় টোপোলা পেলোৱা ধৰক কাপোৰ এযোৰ দিলে আৰু মিঠাই বা ধৰণৰ মিঠাইৰ লগতে নাৰিকল চেনী এনেকৈ দি পেলাই টোপোলা লৈ গৈ ঘৰৰ যি গাৰ্জেণ্ট মাক দেউতাক আৰু পৰিয়ালৰ লোকসকলে গৈ পেলাই কইনা ঘৰত বা দৰা ঘৰত গৈ পেলাই কইনা ঘৰত গৈ পেলাই বিয়াখন ফিক্স কৰি আহে বা কেতিয়াবা কিছুমান লোকে এই টোপোলা পেলোৱাটো নকৰি আঙুঠি পিন্ধোৱা হিচাপেও কৰে আঙুঠি এটা পিন্ধাই দৰা কইনাক দৰাই আঙুঠি কইনাক কইনাই দৰাক আঙুঠি পিন্ধাই বিয়াখন ফিক্স কৰি লয় কৰি পেলাই আৰু এটা ডেট বিয়াৰ কাৰণে ঠিক কৰে তাৰ পাছত বিয়াৰ যেতিয়া আমাৰ হয় বিয়াৰ সেই উক্ত বিয়াৰ সময়ত আমাৰ কিছুমান নীতি নিয়ম আছে যেনেকৈ বিয়াৰ আগতে জোৰোণ দিয়া বুলি কয় এই জোৰোণ দিয়াত আচলতে আমাৰ মহিলাসকল নিজৰ মিতিৰ কুটুম বা নিজৰ মা মাতৃ পিতৃ দৰাৰ তেওঁলোকে কি কৰে কাপোৰ কানি বজাৰ কৰি সোণৰ আ অলংকাৰ মিঠাই এনেকৈ লৈ গৈ পেলাই কইনাক দিয়েগৈ দি পেলাই ধৰক শিৰত সেন্দূৰ দি সেই দিনাখন জোৰোণ পিন্ধাই আ অলংকাৰ হেৰি কৰি পিন্ধাই পেলাই জোৰোণ দি কইনাজনীক মানে এজনী মানে এইটো এটা বন্দৱস্তিৰ নিচিনা হেৰি কইনাজনীক মানে নতুন কাপোৰেৰে আ অলংকাৰে সু সুসজ্জিত কৰি ধুনীয়াকৈ সজাই পৰাই তোলে তাৰ পাছত আকৌ দৰা গৈ পেলাই বিয়া কৰে বিয়া কৰে দৰা যোৱা বুলি ক'লে দৰাৰ তাৰ পাছতে মাক কইনা ঘৰৰ পৰা মাহ হালধি দিয়ে সেয়া লৈ আনি দৰাক নোৱাই দৰা কইনা দুয়োকে নোৱাই ভাগে ভাগে নোৱাই পেলাই আকৌ দৰা যায় কইনাক বিয়া পাতিবলৈ বিয়া পাতিবলৈ গৈ পেলাই তাত কি কৰে জোৰোণ দি কইনাক গৈ পেলাই বিয়া পাতে বিয়া পাতি লৈ আহে লৈ আহাৰ পিছতে পিছদিনাখন খোবাৰি পতা হয় খোবাৰি পাতি পেলাই দৰা কইনাক মানে স্বীকৃতি দিয়ে আৰু কইনাক লৈ আহে ঘৰলৈ লৈ আহি খোবাৰি পাতি পেলাই আমাৰ যিবোৰ পৰম্পৰা আমাৰ নীতি নিয়ম কৰে তাৰ পাছতে আঠদিনৰ দিনাখন আঠমঙলা খাবলৈ যায় খোৱাই দুয়ো দৰা কইনা মাকৰ ঘৰলৈ গৈ আঠমঙলা খায় তাৰ পাছতে আমাৰ এই বিয়াৰ পৰ্ব শেষ হয় আৰু আৰু নিজৰ মিতিৰ কুটুমসকলক চিনাকি দিয়া পৰ্বও আছে কইনাই তেনেকৈ গিফ্ট দিয়ে কইনাকো তেনেকৈ গিফ্ট দিয়ে এইবোৰ কিছুমান নীতি নিয়ম আছে গতিকে আমাৰ এই অসমীয়া পৰম্পৰাত বিয়াৰ যি পৰম্পৰা আছে সঁচাকৈ খুব সুন্দৰ সুন্দৰ আৰু হেৰি মান্যজনক আকৌ মানে ডাঙৰসকলক সেৱা কৰি যিটো সন্মান জনায় বা সৰুক মৰম কৰে সেই বস্তুখিনি আচলতে খুব উল্লেখ আছে আৰু আমাৰ অসমীয়াৰ এই বিয়া বিবাহ প্ৰথাটো সঁচাকৈ বৰ ভাল লগা